অ কওক অ হয় হয় লাগিছে অ কওকচোন অ কি বস্তু কওক বাৰু

অ পাব পাব সব বস্তুৱে পাব বাৰু আমাৰ দোকানত

ৰেটটো ত্ৰিছ হেজাৰ চল্লিছ হেজাৰ পঞ্চাছ হেজাৰ বস্তু লৈ লৈ আৰু

দোকানখন নটামান বজাত খুলিম অ নটাত নটাত অ অ ঠিক আছে আহিব অ অ অ হ'ব অ